অলপ ভালকৈ উঠিব লাগে এতিয়া আগতে ফটোগিলা দিনে বেয়া আছিল আৰু কি হ'ব আগতে মহাত্মা গান্ধী থাকোঁতে মহাত্মা গান্ধীৰে ফটো নাই ইমান এতিয়া এতিয়া আমাৰ হেমন্ত বিশ্ব ছাৰে যিমান ফটো উঠিছে হেম